হেল্ল' এই আছোঁ এনেই কিনো কৰিম আৰু তাকেইটো এই মানে পোৱালিমখা থাকিলে বৰ দিগদাৰ হয় দিয়ে কৰি দিয়ে আৰু স্কুল বন্ধ দিছে নহয় আৰু কামোৰ তাকেইটো বৰ দিগদাৰ দেই বিয়া হ'লেও দিগদাৰ নহ'লেও দিগদাৰ চলি হ'লেও দিগদাৰ নহ'লিও দিগদাৰ

তাকেইটো পাৰি যাবলৈ হ'ব

কাম কৰা মানুহ নালাগে কিন্তু আমাৰ ঘৰৰে মানে আৰু দুটা পোৱালি আছে বাৰু এৰি থৈ যাবলৈ দিগদাৰ হয়নে এনেই ফুৰিবলৈ আহিছিল অঁ ল'ৰা এইকেইটাক যে নিব লাগিলেও মোৰ দিগদাৰ নিনিলেও মোৰ দিগদাৰ এই যিহে উৎপাত মূৰৰ চুলি ডাল ডাল কৰি দিব গম পাবি তেতিয়াহ'লে নিবই লাগিব আৰু এৰি এৰিটো যাব নোৱাৰ' আৰু অঁ হ'ব নাই চাগে বহুত দিন যোৱাই নাই সিফালে মই অঁ ঠিক আছে অঁ হ'ব দে অঁ